নমস্কাৰ মানে মোৰ বৰ্তমান দোকানৰ লাভালাভ বুলি ক'ব গ'লে বেয়া নহয় আৰু ভালেই আগতেও ভাল আছিল এতিয়া আৰু বেছিয়ে বিক্ৰী হয় মানে অনলাইনৰ প্ৰভাৱ নলাইনে আমাৰ ওপৰত কোনো প্ৰভাৱ নেপেলায় আৰু অনলাইনটো হৈছে এদিনীয়া বস্তু অনলাইনত কিনিলে মানুহে যিটো আপোনাৰ যিটো মানে লাগে সেইটো নাপায় অলপ হ'লেও তাত পাৰ্থক্য থাকে কিন্তু আমাৰ দোকানত হ'লে যি যেনেকুৱা বস্তু তেনেকুৱা চায়েই ল'ব পাৰে নিজে গতিকে মোৰ ব্যৱসায়ত সেইটোই একো প্ৰভাৱ পেলোৱা নাই আৰু ব্যৱসায় মোৰ ভালেই চলি আছে ধৰক ডেইলি বা মাহিলী উপাৰ্জন ক'ব গ'লে মোৰ ফিফ্টি ছিক্সটিৰ ভিতৰত থাকি যায় এনেকৈ ভালেই আৰু বেয়া নহয় চলি আছোঁ গতিকে অনলাইন নাই অনলাইনৰ কাৰণে আমাৰ কোনো প্ৰভাৱ নপৰে একো ব্য়ৱসায়ত লাভ লোকচানৰ কথা ক'ব গ'লে লাভেই হয় বিক্ৰী পাতিও ভাল তেনেকৈ ভালেই আৰু